নাগৰিকসকলৰ বাবে ছেভিঙৰ চৰকাৰী আঁচনিৰ বিষয়ে মই ইমান ভালকৈ নাজানো কিছুমান আছে যেনেকুৱা অৰুণোদয় আঁচনি তাৰ পিছত চুকন্যা আঁচনি কিছুমান আছে মই এই এইবোৰ ভালকৈ নাজানো বেংকতো কিছুমান আঁচনি আছে এইবোৰ মই ভালকৈ নাজানো অঁ এইবোৰ মই ভালকৈ নাজানো মই ইমানেই জানো অঁ